হয় মই নাগাৰা বজাওঁ সৰুৰ পৰা নাগাৰা বজাইছোঁ যেতিয়া গাঁৱত নামঘৰৰ গাঁৱৰ নামঘৰত মানে নাম হয় মই তেতিয়া মাহঁতৰ লগত যাওঁ গৈ আৰু তাত নাগাৰা বজাব দিয়ে ভাল লাগে বজায় মোৰ ঢোল বজাৰো ইচ্ছা আছিল কিন্তু বজাই পোৱা নাই আজিলৈকে আজিকালি দেখিবলৈ পাইছোঁ ল'ৰাৰ সমানে ছোৱালীবোৰেও বাদ্যযন্ত্ৰৰ প্ৰতি আগবাঢ়িছে ছোৱালীবোৰে যেতিয়া ঢোল বজোৱা দেখো মোৰো মন যায় সিহঁতক দেখি মোৰো বজাব মন যায় আমাৰ ঘৰৰ ওচৰৰে এজন ল'ৰাই ইমান ধুনীয়াকৈ ঢোল খোল বাঁহী বজাই ইমান ভাল লাগে মোৰো বজাবলৈ মন যায় বাদ্যযন্ত্ৰ বজোৱা মানুহবোৰক মই বহুত অনুসৰণ কৰোঁ আৰু ভালো পাওঁ তেওঁলোকৰ পৰা মই আগবাঢ়ি যাবলৈ উৎসাহ পাওঁ আকৌ শিকিবলৈও মন যায় ঢোল খোলবিলাক বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহবোৰৰ পৰা যেতিয়া উৎসাহ পাওঁ তেতিয়া উৎসাহ পাওঁ তেতিয়া ভাল লাগে আৰু শিকিবলৈ ইচ্ছাও যায় আকৌ কেতিয়াবা ঘৰলৈ নাগাৰা আনিলে মানে বজাওঁ ঢোলটো আনিলে মানে বজাওঁ পাপাই ঢোল বজালে মানে অকণমান শিকিবলৈ দিয়ে বজাবলৈ দিয়ে বজাওঁ অকণমান তালযোৰ নামঘৰৰ পৰা আনিলে মানে আকৌ থয় তেতিয়াও অকণমান বজাওঁ ভালকৈ নাজানো তথাপিটো অকণমান বজাওঁ আৰু গ'লে এইবিলাকে শিকিবলৈ ভালকৈ শিকিবলৈ মনটো আছে